অসমখন প্ৰাকৃতিক সম্পদত চহকী অসমৰ শিপিনীয়ে পলুৰ পৰা মুগা সূতা কাটি মুগা কাপোৰ উলিয়াই উলিয়াইছে ফেশ্বন ডিজাইনাৰসকলে এই মুগা কাপোৰ বাহিৰৰ মডেলসকলক পিন্ধাই ফেশ্বন শ্ব' পাতিছে তাৰফলত অসমৰ মানুহ অসমখনক মানে বাহিৰৰ মানুহে চিনি পাইছে তেনেকৈ গামোচাও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে গামোচাই বিশ্ব দৰবাৰত স্থান লাভ কৰিছে তেনেকৈ বিশ্ব অসমৰ বস্তুবিলাকৰ মানে বাহিৰৰ মানুহে চিনি পাইছে আৰু অসমখনক সেইকাৰণে গৌৰৱবোধ কৰিছোঁ